পশু পালনৰ জীৱ জন্তুক প্ৰভাৱিত কৰা বহুতো ৰোগ আছে আমাৰ ঘৰতে বহুকেইটা জীৱ জন্তু আছে গৰু ছাগলী গাহৰি হাঁহ কুকুৰা এই জীৱ জন্তুবোৰ বেমাৰ আজাৰ হ'লে আমি ঘৰুৱাভাৱে আৰু ডক্তৰৰ চিকিৎসাৰ দ্বাৰা বেমাৰ আজাৰ ভাল কৰোঁ গৰুৰ বিভিন্ন বেমাৰ হয় যেনে খুৰা ফটা জ্বৰ পানী লগা বসন্ত ৰোগ চকুৰ বেমাৰ জিভা ঘাঁ লগা পেট ফুলা হাগনি আদি বহু ৰোগ হয় এই ৰোগৰ নিৰাময় আমি ঘৰত ভাল কৰিবলৈ যত্ন কৰোঁ খুৰা ফাটিলে পটাছেৰে ধুব লাগে জ্বৰ পানী লগা হ'লে আমি ডক্তৰৰ চিকিৎসা কৰোঁ বসন্ত ৰোগ হ'লে গোহালিত ধূপ ধূনা লগাওঁ পৰিষ্কাৰ কৰি ৰাখোঁ গোহালিটো চকুৰ বেমাৰ হ'লে কটনা ফুলৰ গা গছৰ ছাল খুন্দি তাৰ ৰস চকুত দিওঁ নহ'লে চেনি খুতৰা খুন্দি ৰস দিওঁ যদি ভাল নহয় ডক্তৰৰ চিকিৎসা লওঁ হাগনি হ'লে টেপৰ টেঙা খাবলৈ দিওঁ যদি ভাল নহয় তেতিয়া ডক্তৰৰ চিকিৎসা লওঁ পেটফুলা হ'লেও নহৰুৰ লগত ক'লা নিমখ খাবলৈ দিওঁ নহ'লে বচ খুৱাই দিওঁ নিয়মিত টীকাকৰণ ব্যৱস্থা কৰোঁ ভিটামিন যোগান ধৰোঁ ছাগলীৰ বেমাৰবোৰ হ'ল চকুৰ বেমাৰ পেটফুলা হাগনি বসন্ত ৰোগ আদি বিভিন্ন ৰোগ দেখা পাওঁ এইবোৰ নিৰাময় আমি ঘৰতে কৰিবলৈ যত্ন কৰোঁ আৰু যদি ভাল নহয় ওচৰৰে পশু চিকিৎসালয় কাষ চাপোঁ গাহৰি বেমাৰ হ'লে আমি

চিকি যত্ন ল'বলগীয়া হয় নে জ্বৰ হয় কঁপনি হয় দানা খাবলৈ মন নকৰে তেতিয়া আমি ক'লা নিমখ আৰু এবিধ বন ঔষধ বন ঔষধ আছে সেইবিধো খুন্দি খুৱাওঁ যদিহে ভাল নহয় তেতিয়া পশু চিকিৎসালয় কাষ চাপোঁ হাঁহ কুকুৰাও বিভিন্ন বেমাৰ হয় জ্বৰ পানী লগা হয় এই বেমাৰ নিৰাময় বাবে ঘৰুৱাভাৱে কণ জলকীয়া পিচি চাউলৰ লগত খাবলৈ দিওঁ নহ'লে ভীমকলৰ খাৰটো চাউলৰ লগত মিহলাই খাবলৈ দিওঁ এনেদৰে ঘৰুৱা বা ডক্তৰৰ চিকিৎসাৰে বেমাৰ ভাল কৰিবলৈ বহুত যত্ন কৰোঁ